বাইদেউ নমস্কাৰ ভালনে আপোনাৰ বাইদেউ ভালেই বাইদেউ কথা এটাৰ কাৰণে ফোন কৰিলোঁ বাইদেউ আমি বিহু ফাংচন এখন পাতিব বিচাৰিছোঁ তাত আপোনাক আমি ঘোষিকা হিচাপে বিচাৰিছোঁ পাৰিবনে আপুনি সময় দিবলৈ আমি ব'হাগৰ বাইছ তেইছ তাৰিখে পাতিছোঁ অঁ আপুনি গধূলি সময়তে আহিব গধূলি সাতটামান বজাত আহিব অঁ ঠাই টুকুৰা হ'ল গেহেম বজাৰ তিনিকোণীয়া তালৈ অঁ তালৈকে অঁ অঁ আপুনি তালৈকে আহিলেই হ'ব তাত তাতে আপোনাক লগ পাম অঁ ঠিক আছে হ'ব দিয়ক তেতিয়াহ'লে